হাঁঁ মোক লেপটপটো বহুত ভাল লাগে লেপটপৰ বহুত আপোনাৰ ভাল কামৰ কাৰণে ব্যৱহাৰ কৰিব পাৰে য'ত আমি বহুতো সুবিধা পাওঁ লেপটপৰ ওপৰত বহুত সুবিধা আছে চবেই জানে যে লেপটপে কিমান সহায় কৰে সকলো কামত কিমান সহায় পাওঁ আমি আৰু আজিকালিৰ সময়ত লেপটপ লেপটপ এনে এটা যন্ত্ৰ সেই বস্তু চবে চলায় সেইবাবে

তাত বহুতো কাম সহজতে কৰিব পাৰি ভিডিঅ' এডিটিং কওঁক আপুনি কিবা কামৰে কওঁক আপুনি অ'ফিচত বহিলেও লেপটপটো লাগিবই লেটপট ইমান ইম্প'ৰ্টেণ্ট সকলো কামতে লেপটপ লাগে সেইবাবে লেপটেপৰ ভাল আছে লেপটপত আমি সৰু সৰু কাম ফটককৈ কৰিব পাৰোঁ আমি পঢ়া পঢ়াৰপৰা ধৰি সকলো বস্তু শিকিব পাৰোঁ আমি যদি কিবা নোৱাৰোঁ পঢ়িব নোৱাৰা পঢ়াত প্ৰ'ব্লেম হৈছে আমি ধুনীয়াকৈ লেপটপটো খুলি আমি ধুনীয়াকৈ ক্লাছ ল'ব পাৰোঁ অনলাইন ক্লাছো কৰিব পাৰোঁ বা কিবা শিকিব পাৰোঁ কাৰোবাক গানৰ চখ আছে সেইবিলাক কোনোবাই গান গায় আপোনাৰ ভিডিঅ' দিয়ে সেইখিনিও মানে আপোনাৰ গান গায় এডিট কৰিব এডিট কৰি আমি প'ষ্ট কৰিব পাৰোঁ লগতে ভিডিঅ' এডিটিং হয় ফ'টোগ্ৰাফীও হয় ফ'টোগ্ৰাফীৰ কাৰণেও বহুত সুবিধাজনক আৰু ভিডিঅ' এডিটিং কৰাও কাৰণে কাৰণেও বহুত সুবিধাজনক লগতে লেপটপ লেপটপ এটা আপোনাৰ সকলো কামত লাগে সকলো যেনেকৈ অফিচ এটাত কাম কৰিব গ'লে লেপটপটো বহুত ইম্প'ৰ্টেণ্ট কাৰণ সেইখিনিতে গোটেই ডকুমেণ্টছ গোটেই কোম্পানীৰ গোটেই ডকুমেণ্টছ সেই লেপটেপত থাকে আৰু যিমান কাম হয় সেই লেপটেপৰ দ্বাৰাই কৰা হয় সেইবাবেহে লেপটপটো ইম্প'ৰ্টেণ্ট লেপটপটো হৈ মানুহৰ বহুত সুবিধা কৰিছে বহুত ভাল হৈছে সেইবাবে আৰু সকলোৱে আজিকালিৰ দিনত লেপটপটো চলায় বা শিকিছে বহুত সহজ শিকাটো আপোনাৰ আৰু ইউজ কৰিও বহুত ভাল লেপটপৰ বহুত সুবিধা আছে এয়াই হ'ল লেপটপৰ মোৰ ৰিভিউ আছিলে মোৰ এইখিনিয়ে